অঁ বাইদেউ মই আপোনাক কথা এটা সুধিব বিচাৰিছোঁ অ' মই যে গুৱাহাটী অঁ মই এতিয়া মোহনবাৰীৰ পৰা মই এতিয়া গোৱা অঁ মোৰ নাম শ্ৰীমতী বিয়লা দত্ত অঁ মই মোহনবাৰীৰ গুৱাহাটীলৈ যাম বুলি ভাবিছোঁ এতিয়া কেনেকৈ যাম বাৰু অঁ অঁ মই দৰকাৰতে যাম এই আপুনি কেনেকৈ যাম কি মোক যোগাযোগ কৰিব পাৰিব নেকি

অঁ আকৌ ট্ৰেইনৰ পৰা অঁ অঁ

অঁ

গুৱাহাটীলৈ মোৰ বেমাৰ আছে যে মই সেই হস্পিটললৈ যাম হস্পিতেলত খানাপাৰাত আকৌ আলহী আছে মোৰ ঘৰৰ পৰিয়াল আছে তাত থাকিম এতিয়া তাৰপৰা ষ্টেচনৰ পৰা খানাপাৰালৈ কিহত যাব লাগে কেনেকৈ যাম সেইটোকে মানে ভাবি আছোঁ আৰু যদি গাড়ী চুপাৰৰ মানুহে যদি সুবিধা কৰি দিয়ে গাড়ী এখন ঠিক কৰিবলৈ পাৰে যাবলৈ অঁ

অঁ অঁ

অঁ আকৌ ধৰি লওক মই আহোতে বোলে মই কেইদিন থাকি ঘূৰি আহিম আহোতে আকৌ মই কে কেনেকৈ আহিব পাৰিম টিকেট আকৌ নতুনকৈ কৰিব লাগিবনে অনলাইনত হ'বনে কি কৰিব লাগিব অঁ অঁ অঁ অঁ অঁ অঁ আৰু এটা কথা আমি এতিয়া বেমাৰী মানুহ লৈ আহিম দেই আহোঁতে কিছুমান অসুবিধাও হয় সুবিধাও হয় সেইখিনি অসুবিধা হ'লে মানে

অঁ অঁ আকৌ আহি ডিব্ৰুগড়ত ধৰি লওক মোহনবাৰীলৈ আকৌ তেনেকৈ গাড়ীৰ সুবিধা কৰিব পৰা যাব অঁ মই একেবাৰে অঁ

অঁ অঁ মোৰ আকৌ হেৰি নহয় অকলশৰীয়া মানুহ মই এতিয়া অকলে যাব লাগিব বেমাৰীক লৈ সেইটো কাৰণে মই অকণমান অসুবিধা হৈছে সেইকাৰণে আপোনালোকক সহায় বিচাৰিছোঁ আকৌ আপুনি সেইখিনি সহায় কৰি দিয়ক মোক যেনে তেনে অঁ অঁ তাৰপিছত অঁ

ঠিক আছে মই ওলাই গৈ আছোঁ আপুনি তাতে ৰখি থাকক গাড়ীৰ সুবিধা কৰি দিয়ক এই ডাঙৰে বেমাৰ ডাক্টৰে এতিয়া জানিব কি হৈছে কি নাই হোৱা ডাক্তৰে ক'ব আৰু অঁ

অঁ অঁ অঁ

নহয় কিছুমান বাহিৰা বস্তু খালে বেছি হয় বুলি মানে অকণমান চিন্তাও লাগে এনেকৈ হোটেল সুবিধা পাম জানো খোৱাও বুলিলে পাম নহ্ অঁ অঁ অঁ বা অঁ অঁ অঁ অঁ গৈ আছোঁ অঁ